অনলাইন যোগে টিকেট তৈয়াৰ কৰোঁতেই বিমানখনৰ আপোনাৰ উইণ্ড' ছিটটো ৰি ৰিজাৰ্ভেশ্যন কৰি ল'ব লাগে পিছত তেতিয়া কোনো ধৰণৰ ফটোগ্ৰাফীৰ কাৰণে আৰু প্ৰব্লেমৰ প্ৰব্লেম দেখা পোৱা নাযায় যিহেতু এজন ভাল ফটোগ্ৰাফী হয় তুমি সেইকাৰণে তুমি টিকেটটো প্ৰথম ক্ৰয় কৰোতেই তাত উইণ্ড' ছিট অপচনটো ছিলেক্ট কৰি ল'ব লাগে পিছত যাতে একো প্ৰব্লেম দেখা পোৱা নাযায় কাৰণ নহ'লে ফটো এজন ফটোগ্ৰাফাৰৰ কাৰণে আপোনাৰ উইণ্ড' ছিটটোৰ মনোৰম দৃশ্যসমূহ নিজৰ কেমেৰাত বন্দী কৰিবৰ কাৰণে অতি প্ৰয়োজন সেইকাৰণে উইণ্ড'জ আপোনাৰ উইণ্ড' ছিটটোৰ উইণ্ড' ছিটটো অনুৰোধ কৰি এক্সট্ৰা আপুনি পেমেণ্ট কৰি যিটো উইণ্ড' ছিটটো ল'ব পৰা হয় সেইকাৰণে আপুনি প্ৰথম টিকেট ক্ৰয় কৰোঁতেই উইণ্ড' ছিটটো এক্সট্ৰাকে পে'মেণ্ট কৰি ক্ৰয় কৰিব লাগে আৰু আজিকালি বিশেষ অনলাইন বহুখিনি ৱেবছাইট আছে যাত যেনেকে আপোনাৰ মেক মাই ট্ৰিপ ফ্লাই টুৱেণ্টি ফ'ৰ আৱাৰ্ছ বহুতখিনি ট্ৰেভেল এজেঞ্চি আছে যাৰ দ্বাৰা আপুনি অনলাইন বুকিং কৰোঁতেই প্ৰথমেই কৈ ল'ব লাগে যে মোক এটা উইণ্ড' ছিট প্ৰয়োজন হ'ব যাৰ কাৰণে মই এক্সট্ৰা পে'মেণ্ট কৰিব পাৰো পে'মেণ্ট কৰিবলৈ ৰেডি আছোঁ নহ'লে পিছত কোন আপোনাৰ মনৰ পচন্দৰ উইণ্ড' ছিটটো আপুনি আশা কৰা হিচাপে ধৰণে নাপাব পাৰে সেইকাৰণে আপুনি প্ৰথমেই এটা কল কৰ আপ আপুনি ছিট বুকিং কৰোঁতেই উইণ্ড' ছিটটো চিলেক্ট কৰি এক্সট্ৰা এটা পে'মেণ্ট লোৱা হয় যি উইণ্ড' ছিটৰ কাৰণে সেইটো প্ৰথমেই পে'মেণ্ট কৰি দিব যাতে আপোনাৰ পিছত সেইটো ক্ষেত্ৰত আপোনাৰ কোনো প্ৰব্লেম পোৱা দেখা নাযায় আৰু ফটোসমূহ আপুনি ভালদৰে ল'ব পাৰিব উইণ্ড' ছিট উইণ্ড' ছিটটো হ'লে আপুনি বাহিৰৰ মনোৰম দৃশ্যখিনি আপুনি নিজৰ কেমেৰাৰ জৰিয়তে ধুনীয়াকৈ সংগ্ৰহ কৰিব পাৰিব যাতে কোনো প্ৰব্লেম নহয় আৰু অনুগ্ৰহ কৰি সদায় আপুনি টিকেট ক্ৰয় কৰোঁতে এয়াৰলাইনঞ্চত কণ্টেক্ট কৰি ল'ব বুকিং এডভান্স বুকিঙৰ কাৰণে পে' যাতে কোনো ধৰণৰ প্ৰব্লেম পোৱা দেখা নাযায় সদায় অনলাইন বুকিং টিকেট বুকিং কৰোঁতে উইণ্ড' ছিটটো ছিলেক্ট কৰি ল'ব লাগে এজ এ কাষ্টমাৰ চাৰ্ভিছ হিচাপে ক'ব গ'লে আপুনি কিছুমান চাইডৰ পেচেঞ্জাৰজনক এটা ৰিকুৱেষ্ট কৰিও আপুনি উইণ্ড' ছিটটো ল'ব পাৰিব যদি মানুহজন বিশেষ ভাল মানুহ হয় তেতিয়া আপোনাক উইণ্ড' ছিটটো অফাৰ কৰিব যদি কোনো পৰাপক্ষত আপুনি উইণ্ড' ছিটটো হেৰি টিকেট বুকিং কৰোঁতেই টিকেট এণ্ট্ৰিত এটা এক্সট্ৰা পে'মেণ্ট কৰি উইণ্ড' ছিটটো লৈ ল'ব লাগে নহ'লে পিছত আপোনাৰ কেমেৰাত ভাল ফটোগ্ৰাফ সংগ্ৰহ কৰিব নোৱাৰিব যিহেতু এজন ভাল ফটোগ্ৰাফাৰৰ মেইন উদ্দেশ্যই হৈছে কেমে উইণ্ড' ছিটেদি বাহিৰৰ মনোৰম দৃশ্য নিজৰ কেমেৰাত বন্দী কৰা মনোৰম দৃশ্যসমূহ কেমেৰাত বন্দী কৰিবৰ কাৰণে